নমস্কাৰ মই বৰদুমচা কঁঠালগুৰিৰপৰা কৈছোঁ মোৰ নাম ক্ষীৰদা বৰুৱা এইয়া ডিগবৈ পৰিবহণ কেন্দ্ৰ হয়নে অঁ মানে সপ্তাহৰ আগত আপোনালোকৰ কেন্দৰপৰা আমি গাড়ী এখন ভাড়ালৈ বুক কৰিছিলোঁ আমি ডিব্ৰুগড়ত ফুৰিবলৈ গৈছিলোঁ মানে আপোনালোকৰ তাৰপৰা যিজন মানে চালক দিছিলে চালকজন ভালেই লাগিলে কথা বতৰা ভালেই লাগিলে আৰু ধুনীয়াকৈ গাড়ী চলালে আমাক ঘৰৰপৰা যেনেদৰে আমাক লৈ গ'ল যি ঠাইলৈ লৈ গ'ল আকৌ তাৰপৰা ধুনীয়াকৈ আমাক ঘৰত থৈ গ'ল গতিকে আপোনালোকৰ চালকজন ভাল লাগিলে আৰু আমি অহা কালিলৈ ফুৰিবলৈ যাম বুলি ভাবিছোঁ অৰুণাচলৰ ফালে গতিকে আপোনালোকৰ গাড়ীখন আমি আকৌ বিচাৰিছোঁ আৰু গাড়ীখনৰ ভাড়াটো আমি জেগাত পোৱাৰ পাছত দিলে হ'ব নাই আৰু মোৰ ওচৰত দুহেজাৰ টকীয়া নোটহে আছে গতিকে আপোনালোকৰ তাত খুচৰা হ'ব নাই অঁ ঠিক আছে ধন্যবাদ